ভাৰতৰ ইতিহাস অতি প্ৰাচীন কাৰণ ভাৰতবৰ্ষৰ ইতিহাস সিন্ধু নদীৰ নদীৰ পাৰতে গঢ় লৈ উঠিছিল বুলি ক'ব পাৰি ভাৰতবৰ্ষৰ হিন্ধু ৰজাৰ পৰা আৰম্ভ কৰি মুছলমানসকলে সকলেও ৰাজত্ব কৰিছিল এটা সময়ত আকৌ তদুপৰি তেওঁলোকৰ ৰাজত্বৰ অন্ত পৰাৰ পিছত বৃটিছসকল অসমলে আহিছিল আৰু বৃটিছসকলেও ভাৰতবৰ্ষত নিজৰ আধিপত্য স্থাপন কৰিছিল কিন্তু কেইজনমান বিশেষ নেতা মানে নেতাৰ ক্ষেত্ৰত বিশেষকৈ মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বসু আদিকে ধৰি মানুহৰ মানুহৰ চেষ্টাত ঊনৈছশ সাতচল্লিছ চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু তাৰপাছৰ পৰাই ভাৰতবৰ্ষ এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছিল তদুপৰি আৰু মোৰ বাবে আটাইতকৈ গৌৰাম্বিত ঐতিহাসিক মুহূৰ্ত বুলি ক'লে সেই পূৰ্বতে যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিলে ঊনৈছশ সাত চল্লিছ চন সেইটোৱে ক'ব পাৰি তদুপৰি মোৰ ভাল লগা কিছুমান ব্যতিক্ৰমী নেতাৰ নাম বুলি ক'লে তৰুণৰাম ফুকন আমাৰ অসমৰ মহাত্মা গান্ধী নেতাজী সুভাষ চন্দ্ৰ বসু তাৰপাছত মণিৰাম দেৱান মণিৰাম দেৱান দেৱানৰ কথা ক'ব পাৰি কনকলতা বৰুৱা আদিৰ কথা ক'ব পাৰিম আৰু বিশেষকৈ এইসকলে বিশেষকৈ অসমীয়া অসমক স্বাধীনতা প্ৰদান কৰাৰ ক্ষেত্ৰত বা ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছে